অঁ নমস্কাৰ মানে মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা কেইটামান খাদ্য মানে কেইটামান বস্তু অৰ্ডাৰ দিছিলোঁ সেইকেইটা বস্তু তাৰমানে আহি পোৱা নাই বৰ্তমানলৈকে মই আধা ঘণ্টামান আগত অৰ্ডাৰ দিছিলোঁ পোন্ধৰ মিনিটৰ ভিতৰত আহি পাব বুলি কৈছিলে কিন্তু মানে এতিয়ালৈকে সেইকেইটা বস্তু আহি পোৱা নাই ধৰ এইয়া চিকেন চাওমিন দুটা তাৰপাছত ভেজ চাওমিন এটা লগত আমলেট আছিলে তিনিটা তাৰপাছত আৰু ম'ম দুটা প্লেট আছিলে হয় ইমানে অঁ অঁ মানে আপোনালোকৰ ফালৰ পৰা কৈছিলে যে পোন্ধৰ মিনিটৰ ভিতৰত অৰ্ডাৰটো যাই পাব কিন্তু মানে এতিয়া পোন্ধৰ মিনিটো সময় পাৰ হৈ আধা ঘণ্টা পৰিলে মানে হয় হয় মানে অকণমান পলম হৈছে মই জানিব পাৰিম নেকি যে কিহৰ বাবে আপোনালোকৰ ইমান বিলম্বন হৈছে বা কিহৰ বাবে সময়খিনি ইমান দেৰি হৈছে মানে হয় অলপমান অসুবিধা সন্মুখীন হৈছিলোঁ আৰু সেইবাবে জানিব বিচাৰিছোঁ যে কিহৰ কাৰণে বিলম্বন হৈছে সময়তকৈ বেছি সময় কিহৰ কাৰণে লগাইছে অলপ জানিব পাৰিম নেকি